অঁ এ কি খবৰ এ বিহুৰ প্ৰিপেৰেশ্যন কেনে চল্চি আমাৰো পিঠা চিঠা বনাবা লাগে মই পিঠা চিঠা বনাবা নাজনো ৰ' এ পিঠা কেন্কে বনাওঁ অলপ শিকাই দেছোন মোক

আচ্ছা আচ্ছা মই মানে এই তিল পিঠাটো বনাবা খুজ্ছিলো অঁ অঁ অঁ আচ্ছা হ'ব বাৰু এই হেৰিৰ পিঠাই বনাওঁ আৰু বাকী খলা চাপ্ৰি পিঠা চেনি নেদাকে খাব পাৰি আৰু বাকী আচ্ছা আচ্ছা পকা পিঠাও বনাবা পাৰি পকা পিঠাত কি পানী চানী দিবা লাগবনা

আচ্ছা আচ্ছা আচ্ছা বাকী চুঙা পিঠা কৰাতো অলপ টান হ'ব ন' দে দে দে হ'ব দে হ'ব দে হ'ব দে দে তেন্তে আমাৰ ঘৰত আহিকে শিকাই থৈ যাবি অঁ অঁ ঠিক আছে মই মই যাই পেলাই শিকিম দে দে